বনদৰৱ বজাৰৰপৰা অনা বজাৰৰপৰা কিনা দৰৱতকৈ বেছি উপকাৰী বুলি মই ভাবোঁ কিনা বজাৰৰপৰা কিনি অনা দৰৱ বজাৰৰপৰা কিনি অনা দৰৱত যথেষ্ট কেমিকেল থাকে ইয়াৰপৰা যথেষ্ট ছাইড এফেক্ট থাকিব পাৰে সেইকাৰণে মই বনদৰৱক বেছি গুৰুত্ব গুৰুত্ব দিওঁ বনদৰৱবিলাক আমি নিজৰ নিজৰ ঘৰৰ ঘৰৰ বাৰীতে পোৱা যায় কিন্তু বজাৰৰপৰা অনা দৰবত ধৰি লওক আমাৰ যথেষ্ট আৰ্থিক দিশটোৰ কথাও লাগিব ধৰি লওক আজি এটা আজি এটা পিল কিনিবলৈ যাওঁতে এটা দৰৱৰ ফাইল কিনিবলৈ যাওঁতে যথেষ্ট পইচাৰ প্ৰয়োজন হয় কিন্তু বনদৰৱটোৰপৰা আমাক ধৰি লওক সেই পইচাটোৰ কথা আহি নপৰে বনদৰৱৰ বনদৰৱৰ বনদৰৱে আমাক যথেষ্ট উপকৃতও কৰে বনদৰৱৰপৰা মই বেছি উপকাৰ সাধন হয় বুলি ভাবোঁ কিয়নো আমি বাৰীতে পোৱা ঠাইতে পোৱা ধৰি লওক মানিমুনি মানিমুনি আমাৰ ধৰি লওক তেজ তেজৰ কাৰণেও লাগে আকৌ ধৰি লওক ঘাঁ শুকোৱা কামতো ব্যৱহাৰ হয় ঠিক সেইদৰে মছন্দৰী মছন্দৰী আমাৰ ধৰি লওক আজি আমাৰ আজি যেনিবা পায়খানা হৈছে যদি আমি কিনি বজাৰৰপৰা কিনা দৰৱ ব্যৱহাৰ নকৰি যদি মছন্দৰী ব্যৱহাৰ কৰোঁ পাতত দি খাওঁ তাৰপৰা আমি উপকাৰ সাধন লাভ কৰোঁ বুলি পাৰোঁ ভেদাইলতা ভেদাইলতাই আমাক ধৰি লওক শুকায় ঘাঁডোখৰ শুকোৱাত সহায় কৰে তাৰপৰা আমি যথেষ্ট ভিটামিন পাওঁ ভেদাইলতাক আমি যদি জোল বনাই জোল বনাই খাওঁ তাৰপৰা যথেষ্ট উপকাৰ লাভ কৰে কচু কচুৰ কচুশাকো তেনেকৈ ধৰণে ধৰি লওক আমাৰ আইৰণ পাওঁ সেইকাৰণে আমি কচুশাক কচু ব্যৱহাৰ কৰিব পাৰোঁ ধৰি লওক নৰসিংহ নৰসিংহ ধৰি লওক প্ৰেছাৰৰ এতিয়া কাৰোবাৰ ধৰি লওক হাই প্ৰেছাৰ আছে হাই প্ৰেছাৰত আমি নৰসিংহটোৱে অলপ প্ৰেছাৰটোক প্ৰেছাৰৰ কাৰণেও হেৰি কৰিব পাৰোঁ বুলি ভাবোঁ মৰিচা মৰিচাও ধৰি লওক আমাৰ তেজৰ কাৰণে যথেষ্ট আইৰণ পোৱা যায় সেইকাৰণে আমি ধৰি লওক কাইলৈ যদি কোনোবা এজন মানুহৰ এনিমিয়াত ভুগিছে তেতিয়া আমি ধৰি লওক মৰিচা কলমৌ কলডিল ধৰি লওক ভেদাইলতা মানিমুনি এনেকুৱা শাক আমি ব্যৱহাৰ কৰিব পাৰোঁ কাৰোবাৰ ধৰি লওক পায়খানা হৈছে তেতিয়া আমি মধুৰিৰ পাত মানিমুনি এনেকৈ পিচি পেলাই বা পাতত দি পেলাই খালেও ধৰি লওক যথেষ্ট উপকাৰ সাধন হয় বুলি মই ভাবোঁ ঠিক সেইদৰে নয়নতৰা পাত নয়নতৰা পাত ধৰি লওক আজিকালি প্ৰায়বিলাক মানুহে ডায়েবেটিছত ভুগিছে তেওঁলোকে যদি নয়নতৰা পাতৰ ৰাতিপুৱাই খালী পেটত খায় পানী এগিলাছ খোৱাৰ পাছতে যদি খালী পেটত খায় তাৰপৰাও উপকৃত হয় বুলি মই ভাবোঁ ঠিক সেইদৰে শেৱালি শেৱালি পাত শেৱালি পাতৰ ধৰি ল আজি যদি কাৰোবাৰ খুব জ্বৰ হৈছে সেই জ্বৰ জ্বৰ হওঁতে সেই কেঁচুৱাটো তাৰপৰা মানুহজনৰ গাত যদি আমি শেৱালি পাতে শেৱালি পাতটো যদি খুন্দি পেলাই কপালত দি পেলাই বা তাৰ ৰসেই এচামুচ খোৱাওঁ হয় তেতিয়াও সেই জ্বৰৰপৰা উপকৃত হয় বুলি ভাবোঁ আকৌ এলোভেৰা এলোভেৰা ধৰি লওক আমাক যেনিবা জুয়ে পুৰিলে তেতিয়া আমি ধৰি লওক বজাৰৰ পৰা গৈ দৰৱ নানি যদি আমি এলোভেৰাটো লগাই দিওঁ তেতিয়াও উপকৃত হয় বুলি মই ভাবোঁ সেইকাৰণে মই ভাবোঁ বজাৰৰপৰা কিনা দৰৱতকৈ ঘৰতে পোৱা বনদৰৱে আমাক যথেষ্ট উপকাৰ সাধন কৰে বুলি মই অনুভৱ কৰোঁ